দাদা আপোনাৰ এই নৃত্যাঞ্জলী গাড়ীখন ৰাতিপুৱা লক্ষীমপুৰলৈ কেইটা বজাত যায় মই মানে ঘৰ যাবলগীয়া আছিলে ৰাতিপুৱা আঠটামানত গ'লে ভাল আছিলে আৰু আহে কেইটা বজাত তাৰ পৰা ৰিটাৰ্ন কেইটা বজাত কৰে অঁ আৰু ভাড়াটো কিমান আছিলে বাৰশ ন ঠিকে আছে ৰাতিপুৱা আপ ডাউন কেইটা বজাত কৰে গাড়ীখনে ঠিক আছে ৰাস্তা চাস্তা ভালনে সেইফালে যোৱাৰ যোনটো আপোনালোকে ৰাস্তা দি যায় ভাল ন আৰু আপোনালোকে সময়টো ভালকৈ অলপ জনাই দিব মোক অহা যোৱা কেইটা বজাত কৰে গাড়ীখনৰ নাম্বাৰটো মোক ফোন এটা মেছেজ এটা কৰি দি দিব ফোনত বা মেছেজ এটা কৰি দিলেই হ'ব আৰু মই সোমবাৰ মানে যাম আপোনালোকে সোমবাৰে কেইটা বজাত যাব গাড়ীখন ছটাত ন ঠিকেই আছে গাড়ীখনৰ আকৌ অহাৰ সময়টো সময়টো বেছি নালাগে আবেলি হ'লেই ভাল হ'ব আবেলি অঁ আৰু আহে কেইটাত আৰু সময়টো পাৰ হয় কেইটাত